মই ৰান্ধিবলৈ মানে সৰুৰ পৰাই লৈছিলোঁ সৰুৰ পৰা মানে মই ঘৰখনৰ মানে ডাঙৰ ছোৱালী হয় তাৰ পিছতে কি হয় দেউতাহঁতেতো ইমান দেউতাই মতা মানুহ হয় দেউতাই ইমান ৰা ৰন্ধা বঢ়াত ব্যস্ত নহয় মা মা ধৰি লওঁক খেতি বাতি আমি খেতি কৰা মানুহ খেতি বাতি কৰিবলৈ ৰুবলৈ যায় দাবলৈ যায় তেতিয়া মানে মই ৰন্ধা বঢ়া কৰিবলৈ বাধ্য হওঁ মই খুব বাৰ বছৰ মানৰ পৰাই ৰন্ধা বঢ়া কৰিছিলোঁ তাৰ পাছত কি হয় মানে কেতিয়াবা ৰন্ধা বঢ়াত ভুলো হয় ভুল কেনেকৈ হয় এতিয়া ধৰি লওঁক নিমখ শাকত যদি নিমখ কিমান দিব লাগে পানী কিমান দিব লাগে হালধি কিমান দিব লাগে সেইটো বুজি পোৱা বুজি নাপাওঁ তাৰ পাছতে তেতিয়া মানে কেতিয়াবা গালিও শুনো মাৰ পৰা কেতিয়াবা শাকত নিমখ চোকা হ'ব তেতিয়াও গালি শুনো কেতিয়াবা হালধি বেছি হয় আৰু ৰন্ধা বঢ়াত বহুত মানে বিপদৰ সন্মুখীন হ'বলগীয়া হয় তাৰ ফলত খাদ্যখিনি খাবলেও বেয়া হয় তাৰ পাছত লাহে লাহে লাহে লাহে মানে শিকিছোঁ আৰু শিকি শিকি মানে এতিয়া আৰু ডাঙৰ হ'লোঁ ডাঙৰ মানে যথেষ্ট আৰু এতিয়া বয়স হ'ল এতিয়া ধৰি লওঁক মই বেছ মানে সকলো খাদ্যই তৈয়াৰ কৰিব পাৰোঁ ধৰি লওঁক ভাত পানীৰ পৰা শাক চব মানে মাছ মাংস সকলোৱে ৰন্ধা বঢ়া কৰোঁ পিঠা পনা ইত্যাদি ধৰি লওঁক এতিয়া গাহৰি মাংস কেনেকৈ বনাব লাগে গাহৰি মাংসত কি কি দিলে ভাল লাগে কুকুৰা মাংস বনালে কি কি দিলে ভাল লাগে হাঁহ মাংস বনালে কেনেকৈ বনাব লাগে মানে সকলো জনা হৈছোঁ তাৰ পাছত তেনেকৈ আকৌ ধৰি লওঁক ব্ৰেকফাষ্টত ৰুটি চুজি মানে বিভিন্ন মানে খাদ্য আৰু পিঠা পনা লাৰু এনেকৈ ঘৰতে তৈয়াৰ কৰোঁ তাৰ পিছতে এনেকৈ এতিয়া ঘৰতে বনাই মেলিয়েই খাওঁ প্ৰায় বজাৰৰ বস্তু বজাৰৰ পৰা প্ৰায় আমি মানে বিস্কুট হে অনা হয় বাকী আমি ঘৰতে মানে মই ৰন্ধা বঢ়া কৰোঁ বনাওঁ এনেকৈ মানে এতিয়া সকলো মানে জানো আৰু বুজি পালোঁ জানোঁ এতিয়া মই নাৰান্ধিলে মই নহয় আৰু এতিয়া মানে এনেকুৱা হৈছে ল'ৰা ছোৱালী হওঁক পৰিয়ালবৰ্গই হওঁক মই ৰান্ধিলে খাইহে ভাল পায় এতিয়া ধৰি লওঁক গাহৰি মাংস আনিলে গাহৰি মাংস মা তুমি বনোৱা বুলিয়েই ক'ব ৰাতিপুৱা চাহৰ লগত পিঠা পনা মইয়েই বনাওঁ চুজি লাৰু বনাওঁ তিলৰ লাৰু বনাওঁ নাৰিকলৰ লাৰুও বনাওঁ আকৌ ৰুটিও বনাব লগা হয় আকৌ মানে বিভিন্ন খাদ্যই বনাব লগা যিটো ভাল পায় আৰু কেতিয়াবা আকৌ ক'ব আমলেট বনাবলৈ ক'ব এনেকৈ মানে বনাই মেলি ৰেডি কৰিবই লাগে প্ৰায় মই ৰান্ধোৱেই মই মানে ৰেগুলাৰ ৰন্ধা বঢ়াতেই ব্যস্ত হ'ব লাগে ৰন্ধা বঢ়া কৰোঁতে কৰোঁতে মানে এতিয়া বহুত অভিজ্ঞতা হ'ল তেনেধৰণে সকলোকে মই মানে গৃহিনী হিচাপে সকলো ৰন্ধা বঢ়া কামত মই মানে কৰিব লাগে ৰান্ধিব লাগে সকলোকে দিব লাগে তাৰ মানে বহুতেই মানে ভাল পায় মানে ভাল আৰু এতিয়া ৰন্ধা বঢ়াত মই এতিয়া বৰ্তমান পাকৈত বুলি ক'ব লাগিব এজনী গৃহিনী হিচাপে